স্থানীয় খেতি বুলি ক'লে আমাক সদ্যহতে আমি গাঁও অঞ্চলৰ মই মহিলা বাসিন্দা আৰু ইয়াত আমাৰ প্ৰায় খেতি বাতি কৰিয়ে চলা হয় আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলে এনেকৈ খেতি বাতি কৰি বিভিন্ন পাম খুলি এনেকৈ শাক পাচলি আৰু মাহ সৰিয়হ ধান সকলোবোৰ খেতিয়ে কৰা হয় কল চল সকলোবোৰ আছে তামোল পাণ ইত্যাদি বাৰীত মানে যিমানবোৰ ফচল হয় স্থানীয় আমাৰ দুজনমান বেপাৰীও আছে আমাৰ টাউনলৈ ধৰক বস্তুবোৰ নি আমাৰ গাঁৱৰপৰা নি টাউনত বিক্ৰী কৰেগৈ তেওঁলোকে তাৰ পইচা আমি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীক পোহপাল দিওঁ স্কুল কলেজ যোৱা খৰচ পাতি আদি কৰি সকলোবোৰ আমি এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলা হৈছে আমি সেইটো কাৰণে খেতি বাতি কৰা পইচা পাতিয়ে আমাৰ ল'ৰা ছোৱালী স্কুল কলেজ যায় ইউনিফৰ্ম চিউননিফৰ্মৰপৰা ধৰি ধৰক কিতাপপত্ৰ আদি কিনি দিবলগীয়া হয় আমাৰ খেতিৰ ওপৰতে সকলো কাম কাজ চলি থাকে আমাৰ শাক পাচলি ধৰক লাই মূলা কবি বিলাহী সেনেকুৱা ধৰণৰ শাক পাচলিবোৰৰপৰা আমাৰ এতিয়া বিক্ৰী কৰি থকা হয় কল চলো বিক্ৰী কৰোঁ আমাৰ তামোল পাণ সকলোবোৰ খেতিয়ে বিক্ৰী কৰি আমি চলি আছোঁ ঘৰ সংসাৰ পামৰ পৰাও কিছুমান খেতি বাতি কৰি ল'ৰা ছোৱালী নিবনুৱা ল'ৰা ছোৱালীসকলে চলি আছে আমাৰ গাঁৱৰ প্ৰায় নিবনুৱা ল'ৰা ছোৱালী এনেকে খেতিৰ ওপৰতে ভিত্তি কৰিয়ে গোটেইখিনি কাম কাজ চলাই আছে